হেল্ল' অঁ সেইটো বৰ্ষা বৰা নাৰ্চাৰীত লাগিছেনে অঁ আপুনি ক'ৰ পৰা কৈ আছে জানো হয় কিন্তু আপোনাৰ নাৰ্চাৰীৰ ল'কেশ্য়নটো ক'ব পাৰিব জানো আচ্ছা গুৱাহাটী ইউভাৰ্চিটিৰ ওচৰত হয়নে আৰু আপোনাৰ নাৰ্চাৰীত কেনেধৰণৰ ফুলবোৰ পোৱা যায় মই নিজৰ নতুন ঘৰৰ বাবে গোটেই ফুলৰ বাগিচা বনাব খুজিছোঁ সেইকাৰণে মই আপোনাৰ বৰ্ষা বৰা নাৰ্চাৰীত কণ্টেক্ট কৰিছোঁ এতিয়া যোনবোৰ ফুল ঘৰত ৰুৱে মানুহবিলাকে যেনেকৈ ধৰি ধৰি লওক গোলাপ ফুলেই হওক বা বাকী বিভিন্ন ধৰণৰ ফুল যিবিলাক ঘৰত ৰুৱে আঠফুল আচ্ছা আপোনাৰ আপোনালোকে অৰ্গেনিক ৱেত ইউজ কৰি দিয়েনে না ফাৰ্টিলাইজাৰ ইউজ কৰে আপুনি পাৰিলে নিজৰ ডিটেইলচটো হোৱাটছএপত চেণ্ড কৰি দিব মোৰ হোৱাটছআপ নম্বৰটো এইটো নাম্বাৰতে আছে মানে সেইটোৱে ক'লো নহয় গোলাপ ফুল হৈ গ'ল বা বিভিন্ন পাতৰ ফুল এই মানি প্লেণ্ট আৰু এই মানে ঘৰত ৰুবলৈ পৰা যিমান বিবিধ ফুল আছে আপোনাৰ তাত এই সকলো ফুলৰ লাগে আৰু সব লাগে বহুত অলপ বেছি পৰিমাণত লাগে আৰু

মানে মোৰ ঘৰটো অলপ দূৰ ত' আপোনালোকে হোম ডেলিভাৰী চিষ্টেম দিয়েনে নাই নাই যিহেতু আপোনালোকৰ নাৰ্চাৰীৰ চৰ্চা বহুত ফালে আছে অসমৰ ভিন্ন ভিন্ন জেগাত শুনিছোঁ মই আপোনাৰ নাৰ্চাৰীৰ পৰা ফুল বহুত জেগাত যায় বেলেগ বেলেগ ডিষ্ট্ৰিকলৈ ত' মই ভাবিছিলো যে এইটো ট্ৰাষ্টেড হয় আপোনালোকৰ নাৰ্চাৰীটো সেইকাৰণে অলপ আপুনি হোম ডেলিভাৰীৰ যদি ব্যৱস্থা কৰি দিব পাৰে আৰু আপুনি এক কাম কৰিব পাৰে আপোনাৰ ল লগত যি যি কালেকশ্য়ন আছে সেই কালেকশ্যনবোৰ হোৱাটছআপত ফটো হিচাপে প্ৰভাইড কৰেনে নকৰে দিয়ে নহ্ ত' মানে আৰু এই প্ৰাইজিং ছিষ্টেমটো কেনেকুৱা আছে আপোনালোকে অলপ ভালকৈ যদি বুজাই দিব পাৰিলেহেঁতেন তেতিয়া অলপ ভাল পালোহেঁতেন প্ৰাইজিং চিষ্টমটো দাম দৰ অলপ

আচ্ছা হয় আৰু তেনেকুৱা চিষ্টেম নাই নেকি লাইক এতিয়া মই যিহেতু অলপ হ'লচেলত ল'ব বিচাৰি আছোঁ গতিকে মোৰ গোটেই ঘ ঘৰৰ কাৰণে লাগে কিবা এটা ডিছকাউণ্ট চিষ্টেম নহ'লে বহুত বেছি ল'লে তেনেকুৱা দাম দৰটো মিলাই বা এটা পেকেজ চিষ্টেমত যদি আপোনালোকে প্ৰভাইড কৰে তেন্তে ভাল হ'লহেঁতেন আৰু শুনিছিলোঁ যে আপোনাৰ ফাৰ্মাচীৰ পৰা মানে যদি মই ঘৰত এইটো ফুলবোৰ লগাব খুজিছোঁ তেন্তে আহিপিনি অলপ শিকাই দিয়া বা কেনেকৈ লগায় এইকেইটা কথাও ভালকৈ বুজাই দিয়ে বা লগাই দিয়া তেনেকুৱা ছাৰ্ভিচ দিয়ে প্ৰভাইড কৰে বুলি শুনিছিলোঁ এইবোৰ কথা সঁচানে অঁ হয় হয় হয় ত' মানে এনেকুৱা আপোনালোকৰ মিনিমাম পেকেজৰ চিষ্টেমটো কেই কিমান টকাৰ পৰা ষ্টাৰ্ট হয় মানে এটা স্পেচিফিক প্ৰাইচটো আছে চাগে নহ্

হয় হয় বুজি পালোঁ কিন্তু মই সেইটো কথা সুধা নাই আপোনাক মই সুধিছোঁ যে গোটেইসোপা ল'লে এটা স্পেচিফিক পেকেজ আছে নেকি যেনেকুৱা টুৱেণ্টি ফাইভ হাণ্ড্ৰেড হ'লে এনেকুৱাত মানে বহুতবোৰ ফুল একেলগে তেনেকুৱা চিষ্টেমৰ পেকেজ আপোনালোকে প্ৰভাইড কৰে জানো সবৰে এক্সট্ৰা এক্সট্ৰা প্ৰাইচ হয়নে মোক আপুনি যদি মিনিমাম এটা ৰেঞ্জ কৈ দিব পাৰিলেহেঁতেন যে ইমান প্ৰাইজ তুমি ৰেডি কৰি ৰাখা ইমান টকাটো তেতিয়া অলপ সুবিধা হ'ল হয় আপুনি জানে আজিকালি ইনফ্লেশ্য়ন কিমান চলি আছে পইচাৰ কিমান প্ৰব্লেম হৈ থাকে কিন্তু আমাকতো ফুল লগাবলৈতো বহুত ভাল লাগে ঘৰত কাৰণ ফুলে ইমান ধুনীয়া কৰি ৰাখে ঘৰ হয়নে ত' আপোনালোকে যদি কিবা মিলাই দিব পাৰিলে দাম দৰটো তেতিয়া আমি ভাল পালোহেঁতেননে আপোনালোকে এনেকুৱা দাম আপুনি তাৰ কাষ্টমাৰ ছাৰ্ভিচ প্ৰভাইডৰ কথা পাতি আছেনে মেনেজাৰ কথা পাতি আছে আচ্ছা যদি আপুনি পাৰে তেন্তে মেনেজাৰৰ লগত অলপ কথা পাতি মোৰ কথাটো ৰাখি যদি তেনেকুৱা চিষ্টেম কৰিব পাৰে আৰু আৰু আপোনাৰ যোনটো হোম ডেলিভাৰী দিয়ে যিহেতু মোৰ ঘৰ তাৰপৰা আপোনালোকৰ জাগাৰ পৰা মোৰ এশ কিলোমিটাৰ দূৰ ত' সেই এশ কিলোমিটাৰৰ ট্ৰান্সপৰ্টেশ্যনৰ খৰচটো আপোনালোকে এক্সট্ৰাকেই ল'ব হয় সেইটো কথা হা হা ত' সেইটোৰ কিবা পেকেজ চিষ্টেম আছে নহ্ কিমান ল'বনো কেনেকুৱা আপোনালোকে কেনেকুৱা দিয়ে

আচ্ছা কোনোবা আহি লৈ যোৱাটোৱে বেছি ভাল হ'ব নে আপোনালোকে ডেলিভাৰ কৰাটো ভাল হ'ব কাৰণ আপোনালোকে ডেলিভাৰ কৰি লৈ আমাক অলপ ঘৰত শিকাই দিব বা জেগাৰ প্লেচিং শিকাই দিব বা কেনেকৈ ৰুব লাগে বা কোনটো ফাৰ্টিলাইজাৰ বা কিমান টাইমত সেইটো প্লেণ্টক কেনেকৈ চাব লাগে এইবিলাক আপোনালোকে ঘৰত আহি বুজাই দিয়াটো বেছি ভাল হ'বনে আমি নাৰ্চাৰীত আহি বুজাটো ভাল হ'ব

আচ্ছা আৰু আপোনালোকৰ নিউ নিউ কালেকশ্য়ন কি কি আছে এতিয়া বৰ্তমান

হয় হয় হয় হয় হয় আচ্ছা আচ্ছা ত' মোৰ মানে এতিয়া মই অলপ ভাবিব লাগিব যিহেতু আপুনি কৈছে মই ঘৰত অলপ ডিচকাছ কৰিব লাগিব ত' সেইবিলাক সব ডিছকাছ কৰিকিনে মই আপোনাক আজি আবেলিলৈ ভালকৈ চাই চিন্তি কৰি জনাম ঠিক আছে কি মতলব মই নিজে আহিমনে বা কাৰোবাক পঠিয়ামনে বা আপোনালোকে হোম ডেলিভাৰী দিব সেইবিলাক কথা মানে ডিচকাছ আপোনাক মই আবেলি আকৌ এবাৰ কল কৰি কিনে জনাম হ'বনে বাইদেউ অ'কে বহুত ধন্যবাদ বহুত ভাল লাগিল আপোনাৰ কিবাৰ কাৰণে থেংক ইউ ছ' মাছ দেই অঁ অঁ ঠিক আছে দিয়ক ধন্যবাদ বাইদেউ ধন্যবাদ